হেল্ল' আপুনি এনে অঁ মই অকণমান দৰকাৰ এটাত আপোনালৈ ফোন কৰিছিলোঁ অঁ আপোনালৈ দৰকাৰ এটাত ফোন কৰিছিলোঁ অকণমান আপোনাৰ নামটো আপোনাৰ দোকানখনৰ নামটো কি আছিলে মই পাহৰি গ'লোঁ অঁ দত্ত গ্ৰোছাৰি ন সিদিনা আপোনালোকৰ তাত চাহ একাপ খুৱাইছিলোঁ মানে চাহটো ভাল লাগিলে অকণমান খাই কি চাহপাত আপুনি আনে দোকানলৈ অঁ বেলেগ নানে ন অঁ আৰু বেলেগ চাহপাত আপোনাৰ তাত নাপায় নেকি হয় হয় এতিয়া নামেৰিৰ দামটো কেনেকুৱা হৈ আছে বাৰু কেজিটো এক কেজিত অঁ অঁ নামেৰিৰ তাৰমানে কোৱালিটি কেইবাটাও আছে নেকি হয় হয় অঁ তাৰমানে হয় তাৰমানে আমাৰ ঘৰত এটা অনুষ্ঠানৰ কাৰণে লাগিছিলে মোক পাঁচ কেজিমান তাকে আপুনি এনে নামেৰিটো ক'ৰপৰা আনেগৈ অঁ তেওঁলোকে অঁ তেওঁলোকৰপৰা লয় অলপ চাগৈ হেৰি কৰিব পাৰিব চাগৈ ৰেহাই দিব পাৰিব চাগৈ অলপ অঁ মোক পাঁচ কেজি লাগিছিলে পাই নেকি অঁ এক কেজি এক কেজিকৈ দিব লাগিব হয় হয় অঁ এক কেজি ৱেইটৰ ৰাখিলেও হ'ব কিন্তু মানে তেতিয়া দামটো অকণমান আপোনালোকে আপুনি চাইচিটি দিব আৰু অঁ এনেই এক কেজিটো কেনে কিমান আছিলে দাম অঁ তিনিশৰ ওচৰা উচৰি হয় অঁ এনেই মানে নামেৰি হ'লেও আগতে আনিছো কেতিয়াবা কিছুমান পেকেট তাৰমানে ভাল নাথাকে প্ৰতিটো পেকেটে এই কোনোবাটো ভাল থাকে

অঁ অঁ বুজি পাইছোঁ মই এনেই দামটো লৈ কথাটো নাই চাহপাতটো ভাল হ'লেই হ'ল আৰু মানুহে মানে চাহ কাপ খাই ভাল পাব লাগে হয় সেই তেতিয়া হ'লে মই আমাৰ এনেই ঘৰত দহ তাৰিখে আছে

অঁ অঁ অঁ নালাগে এই পেকেটটোৱে ভাল হ'ব চাগৈ অঁ আপুনি হেৰি কৰিব এই দহ তাৰিখ মানে লাগিব মই আনিমগৈ বাৰু আপোনাৰ দোকানৰপৰা গৈ তাকেই খালী আপুনি পালেই হ'ল আৰু মই একেটা চাহপাতেই লাগে পাঁচ কেজি ঠিক আছে তেতিয়া হ'লে দিয়ক অঁ অঁ অঁ মোৰ ফোন নম্বৰটো আছেই মই ফোন কৰি আপোনাক জনাম ঠিক আছে